মই স্বাস্থ্যৰ বিষয়ে কৈছোঁ আমাৰ স্বাস্থ্য সুৰক্ষা হ'বৰ কাৰণে আমি খোৱা বোৱা যত্ন কৰিব লাগিব কাৰণ হেৰি ঘৰুৱা শাক পাচলি বিশেষকে কবিৰ দিনত কবি ওলকবি বন্ধাকবি আৰু ফুলকবি সেইবোৰ কৰি সেই তেনেকৈ কৰি খাওঁ আৰু ঘৰতে আলু দি আলু খাওঁ তাৰপিছত জিকা চিকা এনেকৈ বাম খেতি দিনত সেইবোৰ কৰি মেলি ঘৰতে খাওঁ আৰু জাল পাতি লোকেল মাছ মাজে সময়ে সেয়াও খাওঁ এই ডিম চিম এনেকৈ আনি মেলি খাওঁ তাৰপৰা ল'ৰা ছোৱালীৰ কাৰণে ৰাতিপুৱা উঠিলে মাত্ৰক স্কুলীয়া ল'ৰা ছোৱালী সিহঁতক যত্ন কৰি গাখীৰ ডিম তেনেকৈ কৰি খুৱাই বোৱাই সিহঁতক স্কুল পঠিয়াই লৈ তাৰপিছত আকৌ দুপৰীয়া কাৰণে আকৌ তেনেকৈ যত্ন লওঁ খোৱা বোৱা কাৰণে বহুত যত্ন ল'বই লাগিব ল'ৰা ছোৱালীৰ কাৰণে স্বাস্থ্য তেতিয়াহে আগলৈ ভাল হ'ব আৰু পঢ়া শুনা মনোযোগ দিয়া ল'ৰা ছোৱালীক খোৱালেহে তেনেকৈ মনোযোগ মগজত অকণমান বাঢ়িব সেইকাৰণে ল'ৰা ছোৱালীকো যত্ন লওঁ আৰু নিজেও যত্ন লওঁ আৰু মতা মানুহৰ কাৰণেও আমি তেনেকৈ যত্ন কৰি খোৱা বোৱা বহুত যত্ন কৰি ৰাখোঁ অলপ নিজেও ঘৰত কলপুলি থাকে তাৰ কলগছৰ কাটি কল পচলাও খাওঁ আৰু কল দিলোঁ ঘৰৰ বস্তু তেনেকৈয়ে খাওঁ নিজৰ স্বাস্থ্যৰ কাৰণে ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণেও অকণমান যত্ন লৈ তেনেকৈ ঘৰুৱা বস্তুও অলপ খাওঁ তাৰপৰা এই তেনেকৈয়ে বহুত কষ্ট কৰি মেলি তেনেকৈয়ে খাই নিজৰ স্বাস্থ্যৰ কাৰণে অকণমান উপকৃত হওক বুলি তেনেকৈয়ে কৰি খাই বৈ আছোঁ বিশেষকৈ এতিয়া খোৱা বস্তু মানে যত্ন নিজে নিজে বহুত কৰোঁ মানে বৰ বেছিকৈ কিনা বস্তু নাখাওঁ শাক পাচলি এইবোৰ বৰকৈ নাখাওঁ সাৰ দিয়া বস্তু সেইবোৰ লোকেল বস্তুৱেই বেছিকৈ খাওঁ বাৰু স্বাস্থ্যৰ কাৰণে স্বাস্থ্যটো ভাল হৈ থাকক বেমাৰ আজাৰ নহওক ল'ৰা ছোৱালীও যাতে বেমাৰ আজাৰ নোহোৱাটোকে হেৰি কামনা কৰি তেনেকৈ ঘৰৰ বস্তু বহুত যত্ন কৰি লৈয়ে খাওঁ হেৰি ল'ৰা ছোৱালী অকণমান সজ যতন হওক বুলি ল'ৰা ছোৱালীৰ কাৰণেও বহুত যত্ন লওঁ আৰু তাৰপৰা এতিয়া এইবোৰ কৰি খাই আছোঁ তেনেকৈয়ে বহুত দেহা মোৰ বহুত সুস্থ হৈ আছে এতিয়া বৰ্তমানলৈকে বহুত যত্ন লৈ মেলি তেনেকৈয়ে খাইছোঁ বাৰু